অঁ হয় আপুনি ক'ত আছে গাঁৱতে আছে ভাল কথা এই মই নিউজটো লিখি আছিলোঁ আপোনালোকৰ পেপাৰতটো দিব লাগিব মই সেইকাৰণে আপোনাক দুটামান কথা আৰু বিচাৰিছোঁ মানে মোৰ যিখিনি নিউজ মানে পেপাৰখনত ওলাব সেই নিউজৰ লগত যোগ দিব পৰাকৈ আৰু কিছুকথা মই আপোনাৰপৰা জানিব বিচাৰোঁ দেই এই মানে গাঁৱখনৰ যিহেতু আপুনি এজন আগশাৰীৰ মানুহ সেইফালৰপৰা আপোনাৰপৰায়ে মই তথ্য়খিনি লৈ আছো আৰু এতিয়াও মই আৰু দুটামান কথা জানিব খুজিছোঁ এই যে আপোনাৰ এই যে আপোনালোকৰ তাত যিটো আমাৰ এনাৰ্জীৰ ৰিচোৰ্চবোৰ আছে এতিয়ালৈকে যিখিনি আপুনি দিলে এনাৰ্জীৰ ৰিচোৰ্চৰ খবৰ তাৰোপৰি আপোনালোকৰ তাত মই এখন ফৰেষ্ট দেখি আহিছোঁ ফৰেষ্টখন আপোনালোকৰ ৰাজহুৱা বুলি কৈছে কোনো চৰকাৰী ফৰেষ্ট নহয় আৰু কোনো ব্য়ক্তিগত এঘৰ মানুহৰো নহয় সেইখন কেইঘৰ কেইবা মানে আপোনালোকৰ ৰাজহুৱা ফৰেষ্ট ৰাইজৰ এইখনৰপৰা আপোনালোকে কি এনাৰ্জীৰ তৈয়াৰ কৰিছে যেনে ধৰক ইয়াৰপৰা খৰি বা এনেধৰণৰ মানে ৰ' মেটেৰিয়েলছ কিছুমান বিক্ৰীৰ কাৰণে আপোনালোকে উলিয়াই দিছে নেকি গাঁৱৰপৰা বাহিৰলৈ কোনোবা কনটেক্টৰে লৈ গৈছে নে তেনেকুৱা হয় হয় মই এইটোকে সুধি আছো আপোনাক অঁ অঁ অঁ আচ্ছা আচ্ছা সেইখিনিৰপৰা আপোনালোকে উপযুক্ত মূল্য়টো পায়নে কিন্তু নোপোৱাকৈও থাকা নাই ন থকা নাই আৰু সেই যিখিনি আপোনালোকে পালে আপোনালোকৰ মূল্য় যিখিনি পালে যিমানখিনি টকা পইচা পালে সেইখিনি ৰিচোৰ্চখিনি বিক্ৰী কৰি সেইখিনি আপোনালোকে গাঁৱৰ কিহত খৰচ কৰে সাধাৰণতে গাঁৱৰ সামৰিক উন্নয়ণৰ কাৰণে খৰচ কৰে ন অঁ হ হ অঁ হয় অঁ আচ্ছা আচ্ছা হয় হয় হয় হয় হয় অঁ বুজি পাইছোঁ তাৰোপৰি মই আৰু এটা আপোনাক সুধিব খুজিছোঁ আপোনালকৰ তাত আৰু কিছুমান ৰিচোৰ্চ মই দেখা পাইছিলোঁ মই আপোনালোকৰ তাত যেতিয়া ফিল্ড ষ্টাদি কৰিলোঁ গ'লোঁ যাওঁতে মই দেখিছোঁ যে আপোনালোকৰ ৰিচোৰ্চ বহুত আছে গাঁওখনত ৰিচোৰ্চবিলাকৰ আচলতে সকলো ইউটিলাইজ হোৱা নাই সেই যদি কোনোবা ফাৰ্মাৰ বা উদ্য়েগিক মানুহ আহে সেইখিনি ৰিচোৰ্চ আপোনালোকৰ তাৰপৰা সংগ্ৰহ কৰি তেওঁ এটা ব্য়ৱসায়িক কিবা ধৰণৰ ব্য়ৱস্থা ল'ব তাৰে অংশ আপোনালোককো দিব আপোনালোকে এটো চাপোৰ্ট কৰিব নে তেতিয়া ভালেই পায়

অঁ হয় হয় হয় এই কিন্তু তাকে এনেকুৱা কিছুমান কথা থাকিব চাগৈ ন যে গছ গছনিবোৰ ধ্বংস কৰিব নোৱাৰিব বা এনেকুৱা ধৰণৰ পৰিৱেশ বিঘ্নিত হোৱা এই তেনেধৰণৰ কাম কৰিব নোৱাৰিব চুক্তি কৰি লোৱা হ'ব ঠিক আছে তেতিয়া মই এইখিনি নিউজ আপোনাৰ আপোনালোকৰ যিটো নিউজ মই তৈয়াৰ কৰিছোঁ তাতে এই কথাখিনিও যোগ কৰি দিম ন ঠিক আছে ঠিক আছে ধন্য়বাদ ধন্য়বাদ ধন্য়বাদ